শাৰীৰিক পৰিশ্ৰমৰ অভাৱত আমাৰ বিভিন্ন ৰোগে দেখা দিয়ে কিয়নো আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে কথাটো হ'ল কি আমি ব্যায়ামালয়লৈ যদি যাওঁ পৰিশ্ৰম কৰিবলৈ শাৰীৰিক ব্যায়াম কৰিবলৈ তেতিয়া তাতো গৈ আমি পাল মাৰি দিওঁ কিন্তু তাতে তেতিয়া সেইবিলাক হ'লেও নহ'ব আৰু বিভিন্ন বেমাৰ ভাল কৰিবলৈ হ'লে শৰীৰটো সুস্থ হৈ থাকিবলৈ হ'লে আমি ব্যায়াম কৰাটো অতি জৰুৰী আৰু আমি ঘৰখনত থাকিলেও বিভিন্ন কাম কাজ কৰিব লাগে গাৰ ঘামটো ওলাব লাগে গাৰ ঘামটো ওলালে বিভিন্ন ৰোগৰ কাৰণে ভাল ধৰক যেনে আপোনাৰ ছুগাৰ প্ৰেছাৰ এইবিলাকৰ কাৰণে যথেষ্ট ভাল আৰু আমি শাৰীৰিক পৰিশ্ৰম সেইকাৰণেই কৰিব লাগে আৰু যদি আমাৰ শাৰীৰিক পৰিশ্ৰম কৰা তেনেকুৱা কোনো উৎস নাথাকে তেতিয়া আমি নিয়মিতভাৱে ব্যায়ামাগাৰলৈ যাব পাৰোঁ ব্যায়ামাগাৰত গৈ পেলাই আমি ব্যায়াম কৰিব পাৰোঁ ব্যায়াম কৰিলেও আমাৰ শৰীৰটো সুস্থ থাকে যথেষ্ট নতুবা আমি ৰাতিপুৱা ৱাক কৰিব লাগে মিনিমাম এক ঘণ্টা খৰকৈ খোজকাঢ়িব লাগে তেনেকুৱাবিলাক কৰিব পাৰি এইবিলাক কৰিলেও আমাৰ স্বাস্থ্য ভালে থাকে আৰু আমি নহ'লে ঘৰত যদি অতি হেৰি হয় তেতিয়াহ'লে আমি ঘৰত ইস্কিপিং এটা লৈ পেলাই যদি ঘৰত মিনিমাম পঞ্চাছ বাৰ পঞ্চাছবাৰো মাৰিব পাৰোঁ তেতিয়াও আমাৰ শৰীৰ সুস্থ হৈ থাকে এনেকুৱা বিভিন্ন আমাৰ শাৰীৰিক পৰিশ্ৰম কৰা হেৰি আছে থল আছে সেইবিলাক আমি নিজেই কৰিলে আমাৰ শৰীৰটো সদায় সুস্থ হৈ থাকিব সেইটো কাৰণে আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে নতুবা ব্যায়াম কৰিব লাগে য়োগা কৰিব লাগে য়োগা কৰিলেতো বহুত ভাল য়োগা ৰামদেৱৰ য়োগা যথেষ্টখিনি ভাল হেৰি পোৱা গৈছে ফল পোৱা গৈছে এতিয়া দেখিছোঁ বিভিন্ন জেগাত ৰামদেৱৰ য়োগা স্কুল খুলিছে তাতো মহিলাসকল হওক পুৰুষসকলে গৈ সকলো গৈ পেলাই তাতে কৰিছে সেইকাৰণে স্বাস্থ্যৰ যদি উন্নতি হ'বলগীয়া হয় হ'বলগা হয় তেতিয়াহ'লে আমি শাৰীৰিক পৰিশ্ৰম কৰাটো অতি জৰুৰী বুলি গণ্য কৰিব লাগে আচলতে শাৰীৰিক পৰিশ্ৰমৰ এটাই কথা গাৰ ঘামটো ওলাব লাগে কিন্তু গাৰ ঘামটো ওলালেহে তাৰ আচল হেৰিটো পোৱা যায় ৰিজাল্টটো পোৱা যায় সেইকাৰণে আমি শাৰীৰিক পৰিশ্ৰম কৰাটো অতি জৰুৰী